অসমৰ বহু জনপ্ৰিয় স্থানীয় মিউজিচিয়ান আছে বা ব্ৰেণ্ড আছে যোনসকল আজিকালি অসমৰপৰা ওলাই পূৰা সমগ্ৰ মানে ভাৰতত তা তেখেতসকলৰ নাম আছে যেনেকৈ জুবিন গার্গ হওক অংগৰাগ মহন্ত বা পাপন বুলি তেখেতক জনা হয় তেখেতসকলৰ সংগীত এতিয়া অকল অসমতে নহয় সমগ্ৰ ভাৰততে মানুহে শুনে আৰু তেখেতসকলক চিনি পায় অসমৰ বুলি তৌ তেনেকৈ তেন্তে ৰাজ্যখন ভ্ৰমণ কৰাৰ সময়ত তেখেতসকলৰ প্ৰগ্ৰাম যদি হয় জনপ্ৰিয় গীত চব তেখেতসকলে চাব পাৰে আৰু এতিয়া নতুন প্ৰজন্মৰ যোনখিনি মিউজিচিয়ান যেনেকৈ শংকুৰ হওক ৰাজকোঁৱৰ হওক তেখেতসকলেও বহুত আগবাঢ়িছে নীলোৎপল বৰা শংকুৰাজ কোঁৱৰ তেখেতসকলৰো মানে অসমত আৰু ভাৰতত গানবিলাক বহুত প্ৰচলিত হৈছে তাৰপিছতে তেনেকৈ চাব পাৰে আৰু আহিলে